ভাৰতৰ বহুতো ঠাইত শিক্ষাৰ উৎসাহ দিবলৈ ছাত্ৰ ছাত্ৰীসকলক যি বাইচাইকেল আৰু লেপটপ দিয়া হয় এই বাইচাইকেল আৰু লেপটপে ল'ৰা ছোৱালীসকলৰ বহুতো কামত আহে বুলি মই ভাবোঁ যিহেতুকে আজিৰ দিনত শিক্ষাৰ ক্ষেত্ৰত এটা লেপটপে যিমান পৃথিৱীৰ সকলো কথা জানিব পাৰে লেপটপৰ জৰিয়তে আৰু ঠিক তেনেধৰণে আজিৰ দিনত যি লেপটপে মানে প্ৰত্যেক স্কুল কলেজত ব্যৱহাৰ কৰা একো একোটা লেপটপৰ জৰিয়তে তেওঁলোকৰ শিক্ষাৰ পূৰ্ণাঙ্গ দিশটো দেখুৱাই আহে আৰু ঠিক তেনেদৰে গাঁৱলীয়া পিচপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰী স্কুললৈ যাবৰ বাবে এখন বাইচাইকেল হ'লে যথেষ্ট কামত আহে বুলি মই ভাবোঁ